হেল্ল' হয় হয় তুমি ক'ৰ পৰা কৈছা হয় হয় অৰ্ডাৰ লওঁ ইয়াত সকলোৱে পাবা কেনেকুৱা ডিজাইন আছে বুকলেট আছে আৰু তুমি চিম্পুল বিচৰা আৰু কেনেকুৱা মেথডৰ বিচৰা ডিজাইন বুকলেট আছে বুকলেট চাই তুমি ক'ব পাৰিবা চিম্পুল লাগে নে নে বেছি ডিজাইনৰ লাগেনে খাৰু পাবা তাৰপিছত আঙঠি ফুলি ডিঙিৰ গলপতা পায়েল পাবা টিকলি পাবা আৰু সোণৰ পাবা ৰূপৰো পাবা অন্য পাথৰ চিষ্টেমৰো পাবা হা সোণৰ অ কোনবাদিন আহা কাহানিকে আহা আহি পেলাই বুকলেট চাবা আৰু আমাৰ বনাই থোৱা ডিজাইন বোৰ চাবা কাৰ ডিজাইনবোৰ কোনটো পচন্দ কৰা ৰূপৰ আছে সোণৰ আছে জাপি ডিজাইনৰ আছে ৰেডিমেডো পোৱা যায় যদি পচন্দ হয়পচন্দ কৰিব পাৰিবা নহ'লে ৰেডিমেড ৰেডিমেডৰ কাৰণে তুমি বোলে মই এইটো পচন্দ হোৱা নাই মোৰ এইটো এইটো বুকলেটৰ মতে দেখুৱাই দিব পাৰিবা বোলে মোৰ ৰূপৰ লাগে মোক সোণৰ লাগে জাপি ডিজাইন আছে পাথৰ ডিজাইন আছে আকৌ চেইন টনা আছে আৰু বিশেষকে আজিকালি মানুহে পাথৰটো কম ব্যৱহাৰ কৰে কিছুমানে পাথৰেই ভাল পায় পায়েল আছে টিকলি আছে সৰু সৰু বাচ্ছাৰ কাৰণেও পোৱা যায় বিয়াৰ গহনাৰ কাৰণেও ডিজাইন বহুতে চিম্পুল বিচাৰে কিছুমানে অকণমান হেৰি বিচাৰে গাম্ভিৰ্য্যপূৰ্ণ অকণমান পাথৰ মাজে মাজে দিয়াও ভাল পায় পাথৰ নিদিয়াও ভাল পায় নিজে আহি চালে ভাল হয় আৰু বুকলেট কেবাটাও

আমাৰ দহটাৰ পৰা খোলে আৰু নটা পৰা আৰম্ভ হয় আপোনালোকে যেতিয়াই আহে দিনৰ ভিতৰতে অ' আহিব আহি পিনে আমাৰ ডিকম্প'জ জোৱেলাৰীত প্ৰায়ে মানুহ ভৰ্তি হৈ থাকে প্ৰায় মানে বনাবলৈ অৰ্ডাৰ লওঁ অৰ্ডাৰ দিয়ে বনাবলৈ দিয়েহি বিয়াৰ গহনা প্ৰায়ে চলি থাকে আৰু অ' ঠিক আছে আহিব আপুনি সোনকালে চাই মেলি নিজে পচন্দৰ মতে দিলে ভাল হয় আৰু আৰু ৰেডিমেডো বনোৱা থাকে ৰেডিমেড নহ'লেও হ'ব ঠিক আছে আহিব